হেল্ল' অঁ ড'মিন'জত লাগিছেনে

অঁ মানে মই লাকি দাস হয় চুকৰ পৰা কৈছোঁ অঁ হয় হয় মোৰ অৰ্ডাৰ এটা আছিলে অঁ এইবাৰ মানে অলপ আগত অৰ্ডাৰ এটা দিছিলোঁ আপোনাৰ তাৰপৰাই অঁ মাৰ্গেৰিটা পিজ্জা আছিলে আৰু তাৰ লগত ক'ক এটা আছিলে অঁ হয় অৰ্ডাৰটো আহিলে কিন্তু আপোনালোকৰ যোনজন ডেলিভাৰী গাই আছিলে তেওঁ মানে অলপ অভদ্ৰ ব্যৱহাৰ হৈ কৰিছে মানে অঁ হয় মানে সেইটো প্ৰব্লেম এটা হৈছে সেইকাৰণে মানে আপোনালোকক কল কৰা হৈছে অঁ হয় মানে ডেলিভাৰী গাইজন যোনজন আহিছিলে তেওঁ আমাৰ যোনটো মানে অৰ্ডাৰটো আছিলে অঁ হয় সেইটো মানে খুলি মেলি ভিডিঅ' কৰি পিনে তাৰপৰা এটা শ্লাইচ উলিয়াই মেলি খাই ল'লে খাই লোৱা পিছত আমাক যেতিয়া অৰ্ডাৰ দিবলৈ আহিছিলে তেতিয়া কৈছে যে এনেকুৱা হয় বুলি

অঁ ক'কটোও খোলা আছিলে আৰু তাৰ পৰা পিজ্জা শ্লাইচ এটাও নাই মানে

এনেকুৱাই মানে অঁ সেইটো কাৰণে মই ৰিপৰ্ট কৰিবলৈ মানে আপোনালোকৰ হেৰিয়ত চেণ্টাৰত ফোন কৰিলোঁ ডেলিভাৰী গাইজনৰ নাম কুমাৰ কুমাৰ বৰুৱা আছিলে কি আছিলে ৰ'ব চাই দিছোঁ এক ছেকেণ্ড অঁ ৰোহিত গোৱালা বুলি এজন আছিলে অঁ হয় আচ্ছা ঠিক আছে আপ মানে এনেকুৱা আপোনাৰ তাৰ পৰা মানে মই প্ৰায়ভাগ অৰ্ডাৰ দিওঁৱেই আৰু ভালো মোৰ ৰেটিঙো কৰা আছে বহুতখিনি তো এনেকুৱা মানে ব্যৱহাৰ মই আগতে পোৱা নাই ডেলিভাৰী গাই এজনৰ পৰা অঁ তাকেই আৰু মানে বহুতখিনি মই আপোনাৰ ড'মিনজৰ পৰা মই তাত সদায় গৈ থকাই হয় বা এনেকৈ অৰ্ডাৰ দিয়াও হয় প্ৰায়ভাগ এনেকুৱা হয় কিন্তু আজিলৈকে মই এনেকুৱা ডেলিভাৰী গায়জন এনেকুৱা ব্যৱহাৰ পোৱা নাই মানে মই অঁ হয় তাকেই ঠিক আছে মানে নেক্সট টাইম এনেকৈ মানে বেলেগ কাৰো লগত যাতে নহ'লে হয় তাকে বুলি মই আপোনালোকক মানে ইনফৰ্ম কৰিবলৈ মানে কলটো কৰি দিলোঁ কাৰণ ইমানটো এনেকুৱা ব্যৱহাৰ কোনো ভাল নাপায় তো আপোনালোকৰ সেইকাৰণে আপোনালোকৰো লচ হ'ব পাৰে বা কিবা এনেকৈ ৰেটিঙতো প্ৰব্লেম হ'ব পাৰে সেইকাৰণে মানে মই এজ এ আপোনালোকৰ ডেইলি কাষ্ট'মাৰ বা আপোনালোকৰ এনেকৈ ডেইলি যাই থকাই হয় অঁ সেইকাৰণে মানে জনাই দিয়াটো মানে ভাল দেখিলোঁ কাৰণে আপোনালোকক ফোন কৰিলোঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে একো নাই অঁ ঠিক আছে হ'ব থেংক ইউ